আমাৰ ইয়াত বহুতো বস্তু এতিয়াও অভাৱ হৈ আছে কিয়নো ইয়াত চোৰ ডকাইত এইবিলাকৰ বহুত উৎপাতটো বেছি আৰু আমাৰ যিখন থানা আছে এই থানাখন আমাৰ ইয়াৰ পৰা কমেও তিনি কিল'মিটাৰমান মানৰ আঁতৰত হ'ব সেইটো কাৰণে পুলিচ বা তেনেকৈ সেৱা এটা আগবঢ়াব হওতে বহুত সময় লাগি যায় আমাৰ ইয়াত মাজে মাজে বহুত চুৰ হ'ল মানুহৰ ঘৰে ঘৰে গৰুৰ পৰা আদি কৰি বহুত ধৰণৰ চুৰ হ'ল আৰু সেইটো কাৰণে আমাৰ থানাখন যদি আমাৰ ওচৰত হোৱাহেঁতেন ইমান অসুবিধা নহ'লে হয়